কামৰূপ মহানগৰখন হ'ল এখন অতি বিশালেই বুলি ক'ব পাৰি অসমৰ প্ৰত্যেকখন জিলাৰ ভিতৰত সকলোতকৈ বোধহয় ডাঙৰেই হ'ব গতিকে ইয়াত বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ঠাইৰ পৰা আহি ইয়াতে বসতি স্থাপন কৰিছে আৰু সেই হিচাপে প্ৰত্যেকজন মানুহে ইয়াতে কোনেও ক'ব গ'লে কোনেও এনেই নাথাকে গতি যিহেতু এই মহানগৰ এখনত চলিবলৈ মানুহৰ কিবা নহয় কিবা জীৱিকা এটা কৰিবই লাগিব এতিয়া আমি যদি কওঁ যে ৰাতি যিবোৰ ৰাতিপুৱাই একেবাৰে সাৰ পাই উঠিয়েই আপুনি শুনিব যে মানে অতি তলৰ খাপৰ মানুহখিনিয়ে কি কৰে সিহঁতে জাবৰৰ বস্তুবোৰৰ পৰা কিবা কিবি লয় সেইটো তেওঁলোকৰ জীৱিকা দুই নম্বৰ হ'ল এই যে ভঙা টিং প্লাষ্টিক বটল লোৱা সেইবিলাকো এটা জীৱিকা তাৰপিছত হ'ল মানুহখিনি পাণ দোকান দিয়া যিবোৰ অলপ তলৰ খাপৰ মানুহ পাণ দোকান দিয়া আৰু এতিয়া লেটলি বহুত বেছি হৈছে চব্জি তৰকাৰী তৰকাৰীৰ বেপাৰখিনি কৰে একো বেয়া কথা নহয় প্ৰত্যেকে নিজৰ জীৱিকাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰে তাৰপিছত যিখিনি এডুকেটেড ভাল ৱেল হেৰিত আছে তেওঁলোকে হয়তো কোনোবাই গাড়ীৰ ব্যৱসায় কৰিছে কোনোবাই হয়তো টীচিঙত গৈছে কোনোবাই হয়তো নিজাকে কিবা কিবি খুলি মেলি বা কিছুমান অনুষ্ঠানৰ লগত জড়িত হৈ নিজৰ পেছাটো উলিয়াইছে গতিকে কিছুমানে হয়তো সংগীত জগতৰ লগত জড়িত হৈছে গতিকে কামৰূপ মহানগৰত এটা বুলি ক'ব নোৱাৰি প্ৰত্যেকজন ব্যক্তিৰে নিজা নিজা জীৱিকাৰ উপায় নিজে নিজে কৰি লয় গতিকে ইয়াত বিভিন্ন ধৰণৰ মানুহৰ যিহেতু বিভিন্ন ধৰণৰ খেলা কোনো এটা ক্ষেত্ৰত যে কোনোবাই অকল যে টিচাৰে হৈছে বা অকল যে গাড়ীৰ ৱৰ্ক্ছ হেৰিয়েই খুলিছে শ্ব'ৰুমেই খুলিছে বা গেৰেজেই খুলিছে সেইটো নহয় সাধাৰণ আমি পেইণ্টাৰৰ পৰা আদি কৰি সেই জাবৰ বুটলাটো বা টিং লোহাৰ হেৰি কৰা প্ৰত্যেকৰে জীৱিকাৰ কাৰণে নিজে জীয়াই থাকি মহানগৰ এখনত হেৰি কৰাটো বাছি থকাটো এটা বৰ কঠিনেই সমস্যা গতিকে সেইখিনি ক্ষেত্ৰত সেনেকুৱা ধৰণৰ জীৱন শৈলী সেইমতেই তেওঁলোকে বাছি লয়